মোৰ জন্তুবোৰৰ লগত বন্ধুত্বৰ দৰে সম্পৰ্ক আছে মোৰ মাতটো শুনাৰ লগে লগেই সিহঁত খাবৰ কাৰণে দৌৰি আহে যেনে ধৰা গাহৰিকেইটা বা কুকুৰাকেইটা কুকুৰাকেইটা আহি পেলাই ঠেঙত খুটিয়াই দিয়েহি গাহৰি আহি গাত মানে মোৰ ভৰিত ভৰিটো পিঠি ঘঁহাই থাকেহি আহি পেলাই আৰু সিহঁতক মই বিভিন্ন ধৰণৰ মাতেৰে মাতোঁ চুনু ধুনু মুনু যেনেকৈ ক'লেও সিহঁতে মোৰ মাত চিনি পায় আৰু সিহঁত মোৰ ওচৰলৈ দৌৰি আহে আৰু সিহঁতৰ যত্ন মই সদায় দিয়া ধৰণেৰে ৰাতিপুৱা খাবলৈ দিওঁ দুপৰীয়া দিওঁ গধূলি দিওঁ বিভিন্ন টাইমত সিহঁতৰ চিঞৰ বা বাখৰ সিহঁতক খোৱা সময়টো মই গম পাওঁ বা সিহঁতৰ ভোক লগা বুলি মই গম পাওঁ তেতিয়া মই সিহঁতক সদায় খাবলৈ পেট ভৰাকৈ দিবলৈ যত্ন কৰোঁ আৰু সিহঁতে মই যলৈকে যাওঁ সিহঁত মানে বাৰীখনৰ ভিতৰত তেওঁলোকে তালৈকে যাবলৈ যত্ন কৰে আৰু সিহঁতি এতিয়া মোৰ এটা আমাৰ ঘৰৰ মেম্বাৰৰ দৰে হৈ হৈ পৰিছে আৰু সিহঁত যদি মই সিহঁতৰ ওচৰলৈ নাযাওঁ তেতিয়া সিহঁত মানে সিহঁতৰ মাতবিলাকেই মোক যেন মাতি থকাৰ নিচিনা লাগে মই সিহঁতক গৈ চাই আহিব লগা হয়